অঁ কওকচোন অঁ কওক বাইদেউ অঁ কওকচোন

বেয়া মানে আগতে ঠিকেই আছিলে চাগে

নহয় ফিল্টাৰটো কৰা হয় বাইদেউ অঁ ভালকৈ কৰা হয়

সেইটো হয় বাৰু

গম পাইছোঁ বাইদেউ অঁ পানী এতিয়া সেই কালিৰ দিনটো ৰখি দিয়ক কাইলে কোনোমতে চলক আৰু আপোনালোকে অহা সোমবাৰ মানে সোমবাৰ মানে নহয় ডাইৰেক্ট যাম ময়ো যাম লাগিলে লগত থাকিলে অঁ ক'ব লাগিব ক'ব লাগিব

বেয়া লাগে নহয় আগতে ঠিকে চলি আছিলে যদি এতিয়া প্ৰব্লেম দিছে তেওঁলোকো ছুটীত আছে ময়ো ধৰক অকলে আছোঁ সোমবাৰলৈকে আজৰি হৈ যাম তেতিয়া ধৰক চাই দিব পাৰিম সোমবাৰ দিনলৈকে ৰখক আৰু এই দুদিন কালি দিনটো আৰু এতিয়া পানী কি একেবাৰে পৰা নাই নেকি বাৰু

খুলি দিয়াৰ লগে লগে এইখিনি বেয়া হ'ব কিন্তু বেলেগ আপুনি এনেই কিনা এইবিলাক ধৰক হেৰি পেকেটিঙত থকা পাইপবিলাক আনি আপুনি এনেই টেষ্টিং কৰি চাব পাৰিব ধৰক কিমান পানী পৰে সেইটোত লগাই চাব পাৰিব তেতিয়া গম পাব ধৰক এইখিনি হৈছে কি প্ৰব্লেম হৈছে পানীখিনি স্পীড অহাটো তেতিয়া আহিব পাৰে তাৰপিছত নহ'লে আমি সোমবাৰে গৈ চাই দিছোঁ বাৰু অঁ

এতিয়া কিন্তু সদ্যহতে এইখিনিয়ে কৈছোঁ আৰু কালি দিনটো কালি চাম কালি দেওবাৰ নহয়

অঁ অঁ

হয় নাই সেনেকে কৰিলে ধৰক পানীখিনি যাব আপোনালোকৰ সিফালে

নতুন পাইপহে লগাব লাগিব আৰু সেই ফিল্টাৰৰ কথাটো কৈছোঁ সোমবাৰে গ'লে মই চাম বাৰু যাম যাম যাব লাগিব ঠিক আছে বাইদেউ হ'ব

অঁ অঁ আহিম আহিম হ'ব দিয়ক ঠিক আছে বাইদেউ